হেল্ল' হয় হয় হয় কোনে ক'লে হয় ক'ৰ পৰা ক'লে হয় হয় হয় হয় নিশ্চয় পাৰিম আপোনালোক কেইজন আহিব চাৰিজন ন হয় মোৰ জীপ আছে জীপত মই ঘূৰাম কেতিয়ামানে আহিম বুলি ভাবিছে পইচাটো আপোনাৰ পাৰ এজনৰ এহেজাৰ টকাকৈ হয় চাৰিজন আহিব চাৰি হেজাৰ টকা পৰিব ইয়া তাপা ইয়াৰ আগতে আপুনি আহিছে নাই ঘাটলৈ গৈছিলে হয় হয় হয় মানাহ এইবাৰ প্ৰথম আহিব হয় হয় হয় ভাল পাব চাই সব দেখিব হাতী অলপ খালী আপোনাৰ বাঘটোহে কম দেখা যায় আৰু বাকী সব দেখিব হাতীত ঘূৰিব পৰা ব্যৱস্থাটো আছে কিন্তু হাতীতকৈ আপুনি জীপতে ভাল পাব হাতীত আপোনাৰ অলপ লেজী হয় আৰু লে'ট হয় লে'ট হয় তাতকৈ আপুনি জীপত ভাল পাব ঘূৰি আপোনালোক আহক এতিয়া ভালেই আছে বৰ্তমান হয় এই সপ্তাহটোতো আহিব পাৰে খালী যোনদিনা আহে মোক আগদিনা এবাৰ পাৰিলে কলটো কৰি দিব ঠিক আছে ধন্যবাদ